হেল্ল' অঁ হেৰি এইখন আপোনালোকৰ ফল মূলৰ দোকানত লগা নাই জানো বাৰু অঁ অলপ এই ফল মূল অলপ লাগিছিল হ'লে হোলছেলাৰ এই আপোনাৰ কল অলপ লাগিছিলে তাৰ পৰা অলপ আপেল লাগিছিলে তাৰপিছত এইটো কিৱি লাগিছিলে তাৰ পৰা আপোনাৰ ড্ৰেগন ড্ৰেগন ফল লাগিছিলে ড্ৰেগন ফল কেনেকৈ বাও

ড্ৰেগন ফল আও এইটো কিৱি কেলৈ আপোনালোকৰ তাত এই নেপায় নেকি এইবিলাক অঁ অঁ আপোনালোকৰ ফল মূলৰ দো ফল মূলৰ দোকান তেতিয়াহ'লে আপোনালোকে আনি দিব পাৰিব নহয় অৰ্ডাৰ দিব কেলৈ আপোনালোকৰ ফল মূলৰ দোকান আছে অঁ আপোনালোকৰ কেলৈ ছাইডত এখন দোকান এখন আছে নহয় আপোনালোকে এই ছাইডৰ দোকানখনত এই ল'ৰাজন যে দোকানত আছেনে সেইজনৰ সেইজনে পায় বুলি কৈছিলে সেইজনে আকৌ হেৰি সেইজনৰ মানে তাত মাল শেষ হৈ গ'ল বুলি ক'লে এইখনত পাব নেকি বুলি কৈছিলে লগ পাইছিলোঁ বাটত মই যাওঁতে হয় নেকি ঠিক আছে তেতিয়াহ'লে মই ল'ৰাজনৰ লগত কথা পাতি পিনি মই হেৰি কৰিছোঁ বা ঠিক আছে তে পাতি লওঁ ঠিক আছে ৰাখিছোঁ বাৰু এতিয়া দেই ঠিক আছে হ'ব